দাদা মোক মাছ লাগিছিল মোৰ ওচৰৰে মানুহ এজনে আপোনাৰ কনটেক্ট নাম্বাৰটো দিলে আপুনি বোলে লোকেল মাছ দিয়ে মোক ঘৰৰ বিয়া এখনৰ কাৰণে লোকেল মাছ লাগিছিল আপোনাৰ ওচৰত কেনেধৰণৰ মাছ লোকেল মাছ আছে জনাব নেকি অঁ হয় হয় বিয়াৰ বাবে বৰালি পাম নেকি ডাঙৰ বৰালি পাঁচ ছয় কেজি এনেকুৱা ওজনৰ বৰালী আছে আপোনাৰ ওচৰত অঁ মোক বৰালি পঁচিছ কেজি লাগিব ভাল আপুনি ডাঙৰ যিমান পাৰে অলপ ডাঙৰ চাব আৰু মোৰ কি কয় শনি চাউলৰ সকাম এটা আছিল তাৰ বাবে মোক মানে শনি চাউলতটো ক'লা মাছ লাগে বিশেষকৈ কাঠ মাছ মোক শ'ল মাছ শ'ল মাছ মোক লাগিছিল তাৰ উপৰিও যদি আপুনি যদি শিঙি গৰৈ পায় দিবচোন পাবনে আৰু দামটোহেত জনালে ভাল পাম দাদা দা দামটো অকণমান কমাবচোন অকণমান বেছি পাইছোঁ কাৰণ মই মাছটো বহুত বেছিয়েই ল'ম ন পঁচিছ বিছ পঁচিছ কেজি মোক মাছেই লাগিব গতিকেলৈ আপুনি দামটো অকণমান চাই চিতি দিব নেকি আপুনি বৰালিটো কিমান কৈছে ন নশ কৈছে আপুনি কেজি সাতশকে ধৰিলে মই ভাল পাম তেতিয়া আৰু দুই কেজিমান বেছিকৈ ল'ম অঁ মই সাতশকৈ দিম বুলি কৈছোঁ অঁ ঠিক আছে বাৰু আপুনি আনিবচোন কি মাছ লৈ আহিব কি কয় মই যাম নে আপুনি ঘৰলৈ আনিব অঁ মই কাটি দিব লাগিব কাৰণ বিয়াৰ কাৰণে মানে কি কয় আপুনি এটা কাম কৰিব মাছ লৈ আহি আপুনি ঘৰতে মোক কাটি বাছি দিলে মোৰ সুবিধা হ'ব আপুনি হেৰি কৰিব শনি চাউলৰ কাৰণে আপুনি কিন্তু শ'ল মাছ দিবলৈ নাপাহৰিব

হ'ব হ'ব বাৰু দুইজনে মিলাই মেলি লম আৰু কিবা এটা শ'ল মাছ মোক পাঁচ কেজি লাগিব আৰু যদি গৰৈ পায় গৰৈ শিঙি তেনেকৈ মিলাই তাৰে এক কেজি মান লৈ আহিব অঁ অঁ হ'ব দিয়ক